এইটা বিডিঅ' ছাৰ হয়নে বিডঅ' বিডঅ' বাইদেউ হয়নে আপুনি অফিচতে আছেনে অঁ মোৰ এটা কমপ্লেইন আছিলে আপোনাৰ ওপৰত পিছত মই গাঁৱৰ এজন সাধাৰণ হেৰি হয় মই পঞ্চায়ত মই এজন মানে হেৰি হয় এই এই বাসিন্দা তাৰপিছত ত' মানে এই আমাৰ এইফাল ৰাস্তা এটা আহিছিলে আজি হৈ গ'ল বহুত দিন চেংচন কৰা তাৰপাছত এম এল এৰ লগতো বহুত দিন যোগাযোগ কৰা হৈছিলে এম এল এ চেংশ্যন কৰি দিলোঁ বুলি ক'লে এতিয়া আপোনালোকে বস্তুটো চাই মেলি দিয়া নাই নেকি কামটো আৰম্ভ হোৱা নাই মানে এতিয়াতো বাৰিষা চিজনে পাই গৈছে চিন্তা কৰি মানে নহয় আজিতো আমাৰ ৰাস্তাটো এতিয়া বাৰিষা হৈ গ'ল আমাৰ আলি গাড়ী চায়ি ভৰাওতে দিগদাৰী হয় গতিকে আপুনি বিডিঅ' ছাৰ আপুনি বিডিঅ' হৈ পিনে আপুনি ইঞ্জিনিয়াৰ এই চুপাৰভাইজাৰ এইবিলাক পঠাব লাগে আলিটো চাবৰ কাৰণে ইয়াৰ এমএলএটো চেংচন কৰি দিলেতো বস্তুটো বহুত দিন আগতে

ঠিক আছে বাৰু বাইদেউ আশা ৰাখিলোঁ আপুনি কামটো কৰি দিব বুলি ঠিক আছে